মই যোৱা তিনি মাহৰ আগত এটা ম'বাইল লৈছিলোঁ ম'বাইলটোৰ বৰ্তমানলৈকে চলাই আছোঁ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই দিনটো আপোনাৰ বৰ ধুনীয়াকৈ বেটাৰীটোৱে চলি গুচি যায় এবাৰ ফুল চাৰ্জ দিলে আকৌ দিবলগীয়া নহয় বাকী ইণ্টাৰনেটটো আপোনাৰ ভাগৰ ভালদৰে চলে তাতো কোনো অসুবিধা পোৱা নাই লগতে আপোনাৰ কেমেৰা আপোনাৰ ফটো যি কোৱালিটি সেইখিনিও আপোনাৰ বৰ উচ্চ মানদণ্ডৰে চলাই বেয়া পোৱা নাই ফ্ৰণ্ট কেমেৰাও ভাল বেক কেমেৰাও ভাল বেয়া নহয় আৰু আপোনাৰ গেইম চেইম খেলিলেও কোনো ধৰণৰ মানে হেং নামাৰে চলাই থাকিব পাৰি ধুনীয়াকৈ গেইম চেইম খেলি থাকিব পাৰি গেইম চেইম খেলিলেও একো অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাই এতিয়ালৈকে বাকী আপোনাৰ এই কেমেৰা বা ফোন ফোনৰ বেটাৰী সেইখিনিটো ঠিক ঠাক আছেই কিন্তু ইভাগেও ম'বাইলটো চলাই থাকোঁতে আপোনাৰ ভাগৰ ভালেই লাগে চলাই বেয়া নালাগে ম'বাইলৰ স্কিন চিস্কিনখিনি খুব ধুনীয়া চলাই ভালেই পাইছোঁ